মই জীৱনত বহুত ঘাত প্রতিঘাত পাইছোঁ মোৰ বন্ধুৱে মোক ফুচলাই ফুচলাই নি

বেয়া বস্তু খোৱাবলৈ যত্ন কৰে মই সেইবিলাকৰ পৰা আঁতৰিব বিচাৰোঁ কিন্তু সেইসকলে মোক লৈ গৈ বহুত বেয়া কৰিব বিচাৰিছিলে চ' মই কিন্তু সেইবিলাকত গুৰুত্ব নিদি তাৰপা ওলাই আহিছোঁ আৰু কেইজনমান বন্ধুৱে মোক এনেকুৱা কৰিছে মোৰ পৰা টকা পইচা আদি বিচাৰে মই দিওঁ লৈ যায় লৈ গৈ পিছত মই সেই বন্ধুৰ ওচৰলৈ গ'লে বন্ধুৱে ঘৰত নাথাকে বা লগ পালে ক'ব মই এতিয়া দিব নোৱাৰিম দুদিনমান পিছত দিম এই দেই মোৰ সেই দি পইচা বহুত মৰা পৰিল গতিকে বন্ধুৱে মোক বহুত ঘাত প্ৰতিঘাত দিলে ইমানতে মই বন্ধুকো পা পইচা নিদিয়া হ'লোঁ এতিয়া বৰ্তমান মই সুখী